দুই তিনি দুহেজাৰ তেইছ দহ দুই দুহেজাৰ একৈছ বিছ এক দুহেজাৰ ওঠৰ বাইছ দুই ঊনৈছশ একাশী পোন্ধৰ বাৰ ঊনৈছশ নিৰান্নব্বৈ